ভাইটি তুমি কোনফালে যোৱা এই দোকানখনৰ পৰা মই আগতে বেগ এটা আনিছিলোঁ এই মোৰ অনা দুইদিনৰ পিছতে বেগটো মানে বেয়া হৈ থাকিলে গতিকে এই দোকানখনৰ পৰা তুমি নল'বা নেকি এই দোকানখন মই ইমান পচন্দ নকৰোঁ মোৰ বেগটো দুইদিনতে বেয়া হৈ গ'ল